মই ৰাজনৈতিক দলসমূহৰ বিষয়ে পোনপ্ৰথমতে এইটোৱেই ক'ব বিচাৰিম ৰাজনৈতিক দলসমূহে যিবোৰ কাম কৰে ৰাজ্যৰ কাৰণে ৰাজ্য চৰকাৰৰ কাৰণে সঁচাকৈ লগত ল'বলগীয়া এইক্ষেত্ৰত ৰাজনৈতিক দলসমূহে নিজাববীয়াকৈ বহুতো কাম কৰি আহিছে সমাজখনৰ কাৰণে নিজৰ দেশখনৰ কাৰণে যাতে দেশখন আগবাঢ়ি যাব পাৰে তাৰ কাৰণে বহুতো কাম কৰিছে সঁচাকৈ লগত ল'বলগীয়া এইক্ষেত্ৰত ভাৰতক ভাল পোৱাৰ ৰাজনৈতিক দলসমূহক ভালপোৱাৰ মোৰ বিশেষ এটা কাৰণ ক'ব বিচাৰিম ভাৰতৰ ৰাজনৈতিক কাৰণ ভাৰতৰ যিকোনো এজন নাগৰিকে এজন গণতান্ত্ৰিক অধিকাৰ হিচাপে তেওঁ ৰাজনৈতিক দলসমূহত যোগদান কৰিব পাৰে ইয়াত কোনোধৰণৰ ঘৰ ঘৰুৱা ৰিলেশ্য়ন থাকিব নালাগে ঘৰুৱা সম্পৰ্ক নালাগে যাৰ কাৰণে যিকোনো এজন মানুহে যেতিয়া বিচাৰে মানুহে ভাল পায় মানুহে ছাপোৰ্ট কৰে তেতিয়া সেইজন মানুহে ৰাজনীতিলৈ যাব পাৰে এইটো মোৰ বিশেষ মূল কাৰণ যে ভাৰতৰ ৰাজনৈতিক দলসমূহ ভাল পোৱাৰ মূল কাৰণ আৰু ইয়াতেই মই ক'ব বিচাৰিম মোৰ ৰাজনৈতিক দলসমূহৰ একেবাৰে প্ৰিয় ভাল পোৱা ৰাজনৈতিক নেতাজন হৈছে নৰেন্দ্ৰ মোদী তেওঁক ভাল পোৱাৰ বিশেষ কাৰণটো হ'ল তেওঁ ধৰ্ম নিৰপেক্ষ এখন যিহেতু ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ ইয়াতে ধৰ্মক বেছিকৈ গুৰুত্ব দিয়ে আৰু এই গুৰুত্বৰ ফলত হয়তো অন্য দেশতকৈ ভাৰতবৰ্ষ এখন পৃথক হিচাপে পৰিচিত হৈছে সকলো গোটেই বিশ্বই জানে ভাৰত এখন ৰাজনৈতিক ধৰ্মনিৰপেক্ষ দেশ বুলি আৰু এই ধৰ্মৰ কাৰণেই হয়তো বহুতো ভালপোৱা বহুতো কথা হৈ পৰিছে যিহেতু ধৰ্মনিৰপেক্ষ দেশ সেই হিচাপে আমি ধৰ্মটো সদায় আগুৱাই লৈ যাব লাগে ধৰ্মটো সদায় একগোট হৈ থাকিব লাগে কিন্তু ইয়াৰ কিছুমান বেয়া পোৱাও কাৰণ ক'ব লাগিব ধৰ্মৰ ক্ষেত্ৰত কৰি মানুহক ভাগ বতৰা কৰাত বহুতো সহযোগ আছে ইয়াৰে কিছুমান আজি দেখিবলৈ পোৱা গৈছে ধৰ্মৰ ফলত যি বাত বিতংগ কাজিয়া এই ধৰ্মৰ কাৰণেই হৈছে আমি কৰিব লাগে ধৰ্ম ধৰ্মটো জীয়াই ৰাখিব লাগে কিন্তু এইটো নহয় যে ধৰ্মৰ কাৰণে মাৰ পিট কৰিব লাগে ধৰ্ম ভাগ কৰিব লাগে ধৰ্মৰ কাৰণে বাত বিতংগ হয় সেইটো হ'ব নালাগে ধৰ্মক ধৰ্মৰ ক্ষেত্ৰত থাকিব লাগে কাৰো ধৰ্মক কাৰো ঘৃণা কৰিব নালাগে নিজৰ যেনেকৈ ধৰ্মক আমি সন্মান কৰোঁ সেইদৰে বেলেগৰ ধৰ্মকো আমি সন্মান কৰিব লাগে আমাৰ মূল কাৰণ ধৰ্ম নিৰপেক্ষ দেশ হিচাপে আমি সঁচাকৈ নিজৰ ধৰ্মৰ লগতে বেলেগৰ যিটো ধৰ্ম সেই ধৰ্মক সন্মান কৰিব লাগে আৰু এই সন্মানটো মই নৰেন্দ্ৰ মোদী ৰাজনৈতিকে নেতা ভাৰতৰ প্ৰধানমন্ত্ৰী

তেওঁৰ কথাত মই দেখা পাইছোঁ তেওঁৰ কৰ্মৰ মই গোটেইখিনি দেখিছোঁ যাৰ ফলত মোৰ প্ৰিয় নেতা বুলি ক'বলৈ গ'লে মই নৰেন্দ্ৰ মোদীৰ কথাই ক'ব লাগিব আৰু তে মই যেতিয়া নৰেন্দ্ৰ মোদীক ডাঙৰীয়াক মই লগ পাম ভাৰতৰ প্ৰধানমন্ত্ৰীক মই তেওঁক প্ৰশ্ন কৰিবলগীয়া আছে মই তেওঁক এটাই প্ৰশ্ন কৰিম যে ভাৰতৰ এই ধৰ্মৰ ধৰ্মৰ জৰিয়তে যিটো ভাৰতবৰ্ষৰ বিশ্বই সকলোৱেই চিনি পায় ভাৰতবৰ্ষৰ এই ধৰ্মৰ কাৰণে সকলোৱে যিটো সন্মান যিটো মানুহৰ প্ৰতি শ্ৰদ্ধা গোটেইখিনি বস্তুৰ কাৰণে গোটেই বিশ্বই ভাৰতবৰ্ষক এটা সুকীয়াভাৱে চিনি পায় গতিকে সেই সুকীয়া ধৰ্মটোৰ ফলত আমি ভাৰতবৰ্ষখনক কিয় বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ শ্ৰেষ্ঠ কৰিব নোৱাৰোঁ সেই বিষয় লৈ মই প্ৰশ্ন কৰিম যাতে ভাৰতবৰ্ষ এখন ইমান ধুনীয়া দেশ বিশ্বৰ ভিতৰত একমাত্ৰ এনেকুৱা এখন দেশ যি নেকি সকলো ধৰ্ম সকলো সংস্কৃতি সংমিশ্ৰণ হৈ থাকে গতিকে মোৰ এইটোৱে বিচাৰোঁ যে ধৰ্ম নিৰপেক্ষ দেশ হিচাপে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হয় পৰিগণিত কিয় হ'ব নোৱাৰে শ্ৰেষ্ঠ দেশ হিচাপে কিয় ভাৰতবৰ্ষ হ'ব পৰা নাই কিয় আমি শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হ'ব পৰা নাই সেইটোৱে মই প্ৰশ্ন কৰিম আৰু যাতে আৰু এইটোও আহ্বান কৰিম যাতে ধৰ্মৰ ফলত ভাৰতবৰ্ষ যাতে বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হয় সেইটোৱে বিচাৰিম